লিখিবৰ বাবে তেনেকুৱা বিশেষ কৌশল বা ৰণনীতি বুলি কথা নাই এতিয়া যেতিয়া সমস্যা এটা আহে সেই সমস্যাৰ ওপৰত লিখিব পৰা যায় কেতিয়াবা কবিতাৰে সেই কথাবিলাক প্ৰকাশ কৰিব পৰা যায় কৰা হয় তেনেকে যেনে আমাৰ এই এইফালৰ উত্তৰ পাৰৰ যিটো অঞ্চল তাত বিভিন্ন ধৰণৰ সমস্যাই দেখা দিছিলে এসময়ত উগ্ৰপন্থীৰ সমস্যাও আছিলে বা তেনেধৰণৰ অলপ বেলেগ বেলেগ সমস্যা আছিলে যেনেকে দক্ষিণ ফালে আকৌ ব্ৰহ্মপুত্ৰৰ কাষত তাত আছিলে গৰাখহনীয়াৰ সমস্যা সেই সমস্যাবিলাক আকৌ ডাইৰেক্টলি লিখা যায় প্ৰৱন্ধ হিচাপে আকৌ যেতিয়া নদীৰ পাৰত বহা যায় তেতিয়া কবিতা লিখিবলে মন যায় কবিতা কৰে এতিয়া স চৰকাৰৰ বিভিন্ন কাম কাজৰ ওপৰত ভিত্তি কৰি পেলাই চৰকাৰী সংস্কৃতিৰ ওপৰত এতিয়া ভাল কৰিছে বেয়া কৰিছে এই কথাবিলাকে অলপ লিখিবৰ কাৰণে অনুপ্ৰাণিত কৰে ইয়াৰোপৰি আমাৰ আবেগ জড়িত থকা বহুত বিষয় আছে যিবিলাক কোনো ঘৰুৱা বিষয়ৰ ওপৰত বা আমাৰ সমাজত চলি থকা বা আমাৰ বৰ্তমান যুৱ সমাজৰ মানসিকতাৰ ওপৰত বিভিন্ন ধৰণৰ কথা লিখিব পৰা যায় তাৰোপৰি ভ্ৰমণ কৰিলে ভ্ৰমণ কাহিনীবিলাকৰ জৰিয়তেও আইডিয়াটো পোৱা যায় গতিকে নিজৰ কেনেধৰণৰ ৰুচি আছে সেই অনুসৰি আমি লিখাৰ কাৰণে ব্যৱহাৰ কৰোঁ